হেল্ল' অ'ই আছোঁ আৰু হেৰি নহয় আজি আবে আবেলি ওলাবা নদী পাৰ গৈ নতুন ধ এই পাৰ্ক এটা খুলিছে চাই আহিমগৈ আবেলি গৈ আৰু হেৰিহঁতকো কৈ দিবা ওলাম একেলগে যাম আৰু গোটেইকেইটাই ফুৰি আহিমগৈ এপাক সন্ধিয়া গধূলি পৰত ভাল লাগিব গৈ অকলে যাব আৰু কোন কোন যায় চবকে লৈ যাম ফুৰাই আনিম গৈ ফুৰি আহিমগৈ অঁ হ'ব ওলালেই হ'ল আৰু পিছবেলা তিনিটামান চাৰে তিনিটামান বজাত এই ধনশিৰি পাৰত নতুনকৈ খুলিছে যে অঁ অঁ অঁ অঁ অঁ এ তাতে ইয়াত নিলে অনা নিয়া কৰি কৰি আকৌ বস্তুবিলাক কষ্টহে হ'ব তাতে তাতে খামগৈ আৰু নেকি হ'ব পইচা পাতি দিম নহয় মই আছোঁ নহয় মই দিম নহয়

জানো অঁ চবকে কোৱা নাই ক'ম এতিয়া ক'লে ওলাব আৰু চব যাওঁ মানুহ বেছি হ'লে গাড়ী লৈ যাম নহ'লে স্কুটি লৈ যাম অঁ অঁ হ'ব তাতে পাই দেখোন চব খোৱা বস্তু অঁ সিহঁতক কৈ চাম ওলালে লৈ যাম বাৰু অঁ অঁ অঁ

অঁ হৈ যাব হৈ যাব পইচা লৈ টেনশ্যন ল'ব নেলাগে অঁ পইচা লৈ টেনশ্যন ল'ব নেলাগে বোলো হৈ যাব অঁ হ'ব দিয়া হ'ব